অঁ অ' অঁ

অঁ কেইটা বজাত ওলাম পাৰিম কেইটা বজাত ওলাবা অঁ

অঁ অঁ অঁ অঁ মই যাম যাব পাৰিম আজৰি আছো

অঁ তুমি যেতিয়া যাব যোৱাৰ টাইম হ'ব তুমি মোলৈ এটা কল কৰিবা আৰু সেইমতে মই গুচি যাম অঁ অঁ অঁ হ'ব তেতিয়াহ'লে ৰাখিছোঁ অঁ অঁ অঁ হ'ব ৰাখিছোঁ